হেল্ল'

অঁ চয়নিকা কোৱা

অঁ অঁ অঁ

অঁ আমাৰ মানে তুলনী বিয়াটো ন আমাৰ অঞ্চল যিটো আমাৰ বনগাঁও অঞ্চলত সেই অঞ্চলৰ তুলনী বিয়াটো আমাৰ এনেকুৱা হয় তাত বিয়া আগদিনাখনেই আগদিনাখনেই গোপিনীসকলে সন্ধিয়া সময়তে যাব সন্ধিয়া সময়তে গৈ লৈ পানী তোলেগৈ আমাৰ ফালে ওচৰত নদী থাকিলে নদীলৈ যায় নহ'লে টিউবেলৰ পৰা হ'লেও তোলে পানী তুলি আনিব পানী তুলি আনি ছোৱালীজনী মূৰত দিব গা ধোৱায় গা ধোৱা গা ধোৱা উপৰিও গোপিনীসকলে গা পা ধোৱাই মেলি তেওঁলোকে মূৰত তেল দিব ছয়জনী গোপিনী হৈ ল'ব তাৰ পৰা তেল দিয়ে তেল দি তাৰ পৰা তেওঁ ধুনীয়াকে সজাই পৰাই কইনা কৰি লয় কইনা কৰি লৈ বিহু মাৰে সেইখিনি নিয়ম তুলনী বিয়াত সেইখিনি নিয়ম বিয়াৰ আগদিনা তোমাৰ কিবা তেনেকুৱা নিয়ম আছে নেকি

অঁ

সেইদিনাখনি অকল তেল দিয়ে তাৰ পৰা ছোৱালীজনী সজাই পৰাই লৈ তেল দিয়ে তাৰ পৰা বিহু বিহু চিহু মাৰে আমাৰ সেইটো নিয়ম তাৰ পাছদিনাখন আমাৰ প্ৰায়

বৰ বিয়া এতিয়া তোমালোকৰ কোৱাচোন তেতিয়া মই গম পাম আমাৰ কিজানি অলপ বেলেগে হয় বা

সেইখিনি কইনা ঘৰতে কৰে নে নে দৰা ঘৰত কৰাইগৈ তোমালোকৰ অঁ অঁ অঁ

তোমালোকৰ তিনি তিনিদিনৰ পাছত সেইটো খোবা খুবী নীতি নিয়মটো আছেনে অঁ পাতে কেনেধৰণে পাতে তোমালোকৰ অঁ অঁ অঁ ঢেকি দিবলৈ দিয়ে নে তোমালোকৰ ফালে ঢেকি দিবলৈ

অঁ অঁ সেইদিনাখনি খোবা খুবী দিনাখনি তিনিদিনৰ পাছত যিটো পাতে সেইটো নিয়ম মানে আমাৰ সেইদিনাখনি দৰা কইনা একেখন থালতে ভাত খাব লাগে অঁ ৰভাখন ধৰা এটা ভাঙিব নিদিয়ে সিদিনাখনিলেকে মানে তোমালোকৰ আছেনে সেইখিনি নিয়ম

অঁ সেই তাৰ ঘূৰি অহা পাছত ভাঙিব অঁ তোমালোকৰ

তোমালোকৰ আঠমঙলা লগত কিছুমান নীতি নিয়ম খিনি কোৱাচোন অকণমান আমাৰ লগত মিলে নে নিমিলে চাম জানিব বিচাৰিছোঁ

অঁ অঁ

অঁ অঁ অঁ

অঁ ঠিক আছে তেন্তে দিয়া